হয় আমাৰ সমাজত প্ৰতিদিনেই খাদ্য এনেকুৱা খাদ্য বনাই থকা হয় আমাৰ অঞ্চলত যিটো নেকি সদায় খাবলৈও পাওঁ আৰু প্ৰতিদিনে প্ৰস্তুতো হৈ থাকে এনেকুৱা ধৰণৰ খাদ্যবোৰ যেনে আমাৰ পৰম্পৰাগতভাৱে আমি ভাত প্ৰত্যেক দিনাই খাওঁ ভাতৰ লগত বিভিন্ন ধৰণৰ জুতি আমি ৰান্ধো সেই জুতিসমূহৰ ভিতৰত লাই শাক পালেং শাক ধনিয়া লাই লফা আদি শাকবোৰ ৰান্ধি আমি বিভিন্ন ধৰণৰ জুতিৰে চাটনি বনাই ভাজি বনাই আঞ্জা বনাই খাব খাই ভালপাওঁ তাৰ উপৰিও থলুৱা খাদ্য হিচাপে আমাৰ অঞ্চলত আমি প্ৰত্যেক দিনাই বন পাচলি ৰান্ধি খাওঁ বন পাচলিৰ ভিতৰত আমাৰ ঢেঁকীয়া কচু তাৰ লগত মাটিমাহৰ তৰকাৰী ঔটেঙা আনি আদি এই খাদ্যবোৰ আমি প্ৰত্যেক দিনাই বেলেগ বেলেগ ধৰণৰে বনাই বনাই খাই ভালপাওঁ আৰু সেই জুতিবোৰে আমাক আৰু উৎসাহ দিয়ে বেলেগ এটা জুতি লগাই কেনেকৈ বনাই খাওঁ কেনেকুৱা ধৰণে খালে আমি মুখত তৃপ্তি বা আমি খাই সেইসমূহ ভালপাওঁ আৰু এইসমূহ এই খাদ্যসমূহ আমি কোনো কোনোজন পৰ্যটকসকলক আমি খুৱাবও বিচাৰোঁ আৰু তেওঁলোকে খা খাবলৈ দিলে তেওঁলোকক আমি খুৱাই ভালপাওঁ কাৰণ আমি বনোৱা থলুৱা খাদ্যটো আনক আমি খাই ভাল পোৱাৰ লগতে অন্যজনক শুশ্ৰূষা কৰি আমি ভালপাওঁ তেওঁ তৃপ্তি পালে আমাৰো সন্তুষ্টি হয় আমাৰ অঞ্চলত অঞ্চল বুলি ক'লে আমাৰ ওচৰৰ মিচিং সম্প্ৰদায়ৰ লোকসকলে বিভিন্ন ধৰণৰ থলুৱা খাদ্য প্ৰস্তুত কৰে সেইসমূহৰ ভিতৰত আমাৰ গাহৰি মুৰ্গী আদি প্ৰধান হৈ পৰে গাহৰি মাংস মিচিংসকলে বিভিন্ন ধৰণেৰে সুস্বাদুকৰে বনায় পৰম্পৰাগতভাৱে খাই আহিছে এই এই পৰম্পৰাগত খাদ্যসমূহ আমি কোনোজন পৰ্যটক আহিলে আমি খোৱাই ভালপাওঁ সেইসমূহৰ কাৰণে সেই পৰ্যটকসকলৰ কাৰণে আমাৰ ইয়াত ৰিজৰ্ট আছে ৰেষ্টুৰেণ্ট আছে সেইসমূহত আমাৰ খাদ্যসমূহে খাদ্যসমূহ আমি থলুৱা মানুহেই এই গাঁৱলীয়া মানুহসমূহেই এইসমূহেই ঘৰত বনোৱাৰ ধৰণেৰে তাতো বনাই তেওঁলোকক খুৱাব বিচাৰে আৰু তেওঁলোকে খায় তৃপ্তি পাই এনেকুৱা বিশেষ খাদ্য ভিতৰত কচু ঢেঁকীয়া লাই পালেং লফা এইসমূহ প্ৰত্যেকজন মানুহে খাই ভালপায় আৰু বিভিন্ন বেমাৰ আজাৰৰপৰাও এইসমূহ খাদ্যই আমাক প্ৰতিৰোধ ক্ষমতা বঢ়ায় সেউজীয়া শাক পাচলিয়ে আমাক প্ৰতিৰোধ ক্ষমতা বহায় সেউজীয়া শাক পাচলি খাই আমাৰ মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰো নিৰাময় হয় সেয়ে বিশেষ খাদ্যবোৰ আমাৰ ঘৰতেই প্ৰস্তুত হয় সেনেকুৱা ঘৰত প্ৰস্তুত হোৱা খাদ্যসমূহ আমি আনক খুৱাই ভালপাওঁ আনক যেনেদৰে বাহিৰৰপৰা হয় পৰ্যটকসকল আমাৰ ঘৰলৈ আহিলে গাঁৱলৈ আহিলে আমাৰ এই অনুষ্ঠানলৈ আহিলে আমি সেইসমূহ খুৱাওঁ খাবলৈ দিওঁ তেওঁলোকে খাই কেনেকুৱা সোৱাদ পালে তেওঁলোকে আমাক ক'লে ভাল লাগে তেওঁলোকে কি কি ধৰণৰ পাইছে মিঠা পাইছেনে বিভিন্ন প্ৰকাৰেৰে জুতিবোৰ আমি বনাই ভালপাওঁ মিঠাৰে টেঙা দি মিঠা বন দি জ্বলা দি আদি উপযুক্ত পৰিমাণৰ কেঁচা কেঁচাৰ মানে কেঁচা সামগ্ৰী দি আমি এইসমূহ ৰান্ধি ভালপাওঁ খাই ভালপাওঁ আমি পৰ্যটকসকল বা বিভিন্ন বেলেগ আলহী আলহীসমূহক শুশ্ৰূষা কৰি আমাৰ ভালপাওঁ এই শুশ্ৰূষা কৰি ভালপোৱা খাদ্যসমূহৰ ভিতৰত আমাৰ মাছ মাংস কণী ইয়াৰ উপৰিও শাক পাচলি এই পথাৰত পোৱা ঘৰত নিজে কৰা কোমোৰা জাতিলাও এই পূৰৈ জিকা ভোল বিভিন্ন ধৰণৰ কেৰেলা বেঙেনা আলু এইবোৰ আমি ঘৰতেই কৰি আমি থলুৱাভাৱে ৰুচিকাৰকৈ বনাই আনক খুৱাই আমি ভালপাওঁ এই খাদ্যসমূহ আমি নিজেও খাওঁ আৰু আনক খুৱাওঁ এই খাদ্যসমূহৰপৰা আমাৰ বিভিন্ন ধৰণৰ শৰীৰত পুষ্টি পুষ্টিক সেইসমূহৰপৰা আমাৰ স্বাস্থ্যজনিত স্বাস্থ্যত বহুতো পুষ্টিকৰ খাদ্য হিচাপে খাদ্য বুলি আমি ক'ব পাৰোঁ সৌৰ শক্তিদায়ক খাদ্য পুষ্টিকৰক খাদ্য বুলি আমি ক'ব পাৰোঁ